পুৰণি ফটোসমূহে পুৰণি ফটো হাৰ্ডকপিসমূহে বৰ্তমানৰ ফটোতকৈ এক আৱেগিক মূল্য সঁচাকৈ কঢ়িয়াই আনে কাৰণ পুৰণি ফটোসমূহে আজিও সেই সময়ৰ একো একোটা ইতিহাস বৰ্ণিত কৰায় বৰ্তমানৰ ফটোতকৈ পুৰণি এৰি অহা এই দিনবোৰৰ ফটোসমূহে সেই সময়ৰ বাল্যকালৰ বা এৰি অহা স্কুলৰ এই সুন্দৰ স্মৃতি বাাখ্যা কৰে পাৰ কৰি অহা সেই সোণালী শৈশৱ তাৰপিছত পাৰ কৰি অহা সেই সোণালী দিনৰ স্কুলীয়া জীৱনৰ ফটো স্মৃতিসমূহ আজিও সজীৱ হৈ আছে সেই ফটোবোৰৰ মাজত জীয়াই আছে জীয়াই আছে সেই সময়ৰ জীয়া কাহিনীবোৰ আজিও যেতিয়া সেই পুৰণি ফটোসমূহলৈ লক্ষ্য কৰোঁ বা সেই ফাইলটো অ'পেন কৰোঁ তেতিয়া দেখা পাওঁ সেই ফটোসমূহত সেই দিনত পাৰ কৰি যোৱা সেই সময়ত ধেমালি ফূৰ্তিবোৰ সেই দিনবোৰৰ সোণালী স্মৃতিবোৰ আজিও চকুৰ সন্মুখত আহি পৰে যদি উভতি যাব পাৰোঁ সেই সময়ৰ দিনবোৰলৈ ভাবোঁ তেতিয়া যদিও উভতি যাব মন যায় তেতিয়া সেই ফটোবোৰ উলিয়াই চাওঁ আৰু সেই ফটোৰ মাজেৰে সেই দিনবোৰলৈ উভতি যাওঁ আৰু সেনেকৈয়ে সেই পুৰণি ফটোসমূহে এক আৱেগিক মুহূৰ্ত মোৰ বাবে কঢ়িয়াই আনে বৰ্তমানত চলি থকা জীৱনটোত কৈ সেই পুৰণি ফটোসমূহে এক আৱেগিক মূল্য কৰে কাৰণ বৰ্তমান জীৱনটো চলি আছে সেইটোহে ফ'টোত দেখা পোৱা যায়